হেল্ল' দিব্য অঁ কোৱা এই চাহ খাব লৈছোঁ তুমি অঁ ভালে আছা খবৰ খাতি ভালেই আৰু কি কৰি আছে এতিয়া ঘৰত অঁ কাম বন নাই এই ঘৰতে আছো ময়ো একেই মই অঁ নটিচখন পাইছিলোঁ অঁ এতিয়া ভাল লাগিব গোটেই দ'ম অঁ ঋতুপৰ্ণহঁত তাৰ পিছত ৰিপেনহঁতক তইয়ো খবৰটো দিব লাগিব গম পাইছে চাগৈ সিহঁতি ভালেই হয় হয় হয় বহু দিন লগ পোৱাই নাই প্ৰফুল্ল ছাৰহঁত ভালেই আছে অঁ এতিয়া কলেজতে আছে কলেজতে মৰমী মে'ম ৰিটাই হ'ল

হয় হয় পঢ়ি অহা কলেজখন নহয় জানো তেওঁ খানা এটা খাব লাগে

হয় হয় হয় ধুনীয়াকৈ খানা এটা খাব লাগিব আলোচনা কৰিব লাগিব গোটেই দ'ম লগ খাম ন ভাল লাগিব বহুত দিন সিহঁতক লগ পোৱাই নহয় হয় হয় গোটেই দ'ম একেলগে লগ পাই ভাল লাগিব বহুত হয় হয়

ক'বলৈ গ'লে এতিয়া পালেহিয়ে নহয় এতিয়া গোটেইখিনি ভাল লাগিলে হ'লে ডিপাৰ্টমেণ্টটোলৈকে যাবগৈ লাগিব আৰু তাত তাৰ পিছত ছাৰ বাইদউহঁতৰ খবৰ ল'বগৈ লাগিব নহয় বহুত দিন লগ বহুত দিন লগ পোৱা নাই বেয়া লাগে বেয়া লাগে আজৰি হ'ল মনত পৰে দেই সচাঁকৈ সেই কলেজৰ দিনবোৰ ঋতুপৰ্নহেঁতে চব ব্যস্ত আৰু এতিয়া কলেজৰপৰা ওলালে আৰু হয় হয় এনেকৈয়ে কটাই আছে আৰু মই এই একজামবোৰ আহি আছে যে একজামৰ কাৰণে তোমাৰ কোৱা ঘৰত ভালেই আৰু তোমালোকৰ

বাকী পঢ়া শুনা কি কৰিছা এতিয়া

সেইটো কাৰণে ভাল হ'ব দিয়া দুবছৰমান ঘৰত পঢ়া বাকী তাকে কেইতাৰিখে পৰিলে এতিয়া নহয় অঁ গ্ৰুপ এটা খুলিবা এতিয়া তুমি অঁ মোক মোকো এডমিন কৰি দিবা অঁ এতিয়া লগৰবোৰৰ লগত কথা পাতি ভাল লাগিব একদম বহুত দিনৰ মূৰত লগ পাম ন কলেজত কিবা ফাংচন চাংচন পাতিছে চাগৈ ফাংচন পাতিব পাতিব গোটেই চাই মেলি আহিব লাগিব ধুনীয়াকৈ আৰু ডিপাৰ্টমেণ্টৰ ছাৰ মেমহঁতৰো খবৰ লোৱা নাই বহুত দিন

ছাৰহঁত ভালেই আছে চাগৈ অঁ মই এই মে'মক লগ পাইছিলোঁ মেম ইমান ধুনীয়া হৈ আছে ভালেই হৈ আছে আগৰ আমি আমি যেনেকৈ পাই আছিলোঁ সেনেকুৱাই হৈ আছে মেমৰো বেছি দিন নাই আৰু ৰিটাই হ'বলৈ একদম বা একদম মনত পৰি থাকে আৰু সেইবোৰ দিন নাহে আৰু গ'ল হয় হয় লাষ্ট এদিন লগ পামগৈ আৰু হয় হয় হয় হয় মিছ কৰোঁ মিছ কৰোঁ কিমান ধুনীয়া আছিলে বাৰু কলেজৰ সেই দিনবোৰ এই লগৰবোৰক মেছেজ কৰিব লাগিব আৰু অঁ কলেজখনত কলেজখনত কিবা চিন এটা থাকি যাব হয় হয় অঁ আমাৰ বেষ্টটোৱে অঁ নামটো থাকিব আৰু ধুনীয়াকৈ অঁ এইটো দিলে বুলি আমাৰ ডিপাৰ্টমণ্টত কিবা এটা দিব লাগে

অঁ হয় ডিপাৰ্টমেণ্টতো কিবা এটা দিব পাৰিলে আমাৰো ভাল লাগিব পঢ়ি আহিছিলোঁ ধুনীয়াকৈ ডিছকাছ কৰিব লাগিব গ্ৰুপটোতে

ভাল লাগিব অঁ গোটেইকেইটা লগ খালে ধুনীয়াকৈ খানাটো খামগৈ অকণমান দূৰত বহুত দিন খোৱাই নাই কলেজ পঢ়ি থাকোঁতেই খোৱা খানা এটা হয় হয় অঁ তেতিয়াহে মৰম চেনেহবোৰ থাকিব আহিব তেনেকৈয়ে জীয়াই থাকিব লাগিব আৰু হয় হয় ভাল লাগিব সিহঁতকো লগেই পোৱা নাই ছোৱালীকেইজনীকো বহুত দিন অঁ লাষ্ট সেই দিনাখনিয়ে লগ পাম আৰু অঁ লেশনৰ খবৰ পোৱা হয় হয় অঁ ভালেই কৰিছে অঁ

ভালেই কৰিছে অঁ অঁ সি পাই গ'ল ন ভালেই হৈছে ভাল লাগিলে দেই শুনি ভালেই লাগিলে কষ্ট কৰিছিলে সি পায় গ'ল অঁ পৰিস্মিতা চব নিজৰ নিজৰ কামত আৰু ব্যস্ত এতিয়া মই এই ওচৰতে ক্লাছ কৰি আছো সৰু সৰু ষ্টুডেণ্ট দুটামানক নিজেও পঢ়া হয় হয় হয় সৰু ল'ৰা ছোৱালী দুটামানক ক্লাছ কৰি আছো তেনেকৈয়ে চলি আছে আৰু গ্ৰুপটো খুলিবাচোন কণ্টেক্ট কৰি একেলগতে গ'লে ভাল লাগিব কিমান দিনৰ মূৰত লগ পাম বাৰু অঁ ভালকৈ থাকা লগ পাম দেই ভাল লাগিব দিয়া ৰাখা